নমস্কাৰ নমস্কাৰ অঁ মই মাজুলীৰে হয়

ঠিক আছে আপুনি কোন জেগাৰ পৰা কৈছে আপুনি কোন জেগাৰ পৰা কৈছে অঁ গুৱাহাটীৰ পৰা কৈছে ঠিক আছে মাজুলী মই মাজুলীৰে বাসিন্দা মাজুলীৰ বিষয়ে মানে আপোনাৰ ৰিছাৰ্জৰ হ'ব তথাপিও থুলমূলকৈ মই দুআষাৰমান কৈ দিছোঁ মাজুলী আগতে মানে সদৰ ঠাই আছিলে এতিয়া জিলা হ'ল আৰু মাজুলী বহুত মাজুলী বুলি ক'লে মানে বৰ এটা আমোদজনক ঠাই হয়

পুৰণা পুৰণা ঠাই নদীপৰীয়া উপকূলীয়া জেগা সেইকাৰণে তাৰ স্বাস্থ্য পাতিও ভাল মানুহৰ খেতি পথাৰৰ মাটিও উৰ্বৰা মানুহ মাটিখিনি যিমান উৰ্বৰা ঠিক তেনেধৰণে মাজুলীৰ মানুহবোৰো উৰ্বৰা বৰ মিহি আনন্দদায়ক কথা কয় ভাল লাগে মাজুলীৰ বিষয়ে আপুনি আহিব আমি ভালকৈ আপোনাক সকলো বুজাম আপুনি নিজ চকুৰে নিজে চাই ল'ব হ'ব

ঠিক আছে আপুনি আহিব আপুনি অহাৰ লগে লগে মোক লগ কৰিব ফোনেৰে মই লগ খোৱাৰ পিছত আপোনাক ভালদৰে বুজাই বহাই গোটেই মাজুলী এপাক ফুৰাই আপোনাক সহায় কৰি দিম হ'ব ধন্যবাদ ধন্যবাদ